এতিয়া যিহেতু গৰমৰ দিন গৰমৰ দিনত চাল আৰু চুলিৰ যত্ন ল'ব কাৰণে কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে যোনবোৰ গাঁৱত বহুত জনপ্ৰিয় গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপত ঘাম আদিৰ বাবে আমাৰ চুলি চাল চুলিৰ যথেষ্ট পৰিমাণে ক্ষতি হয় তাৰকাৰণে আমি উপযুক্ত যত্ন ল'ব লাগে গৰমৰ দিনকেইটাত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে আমি চাব লাগে যাতে চুলিৰ গুৰিবোৰ ঘামি তেলীয়া হৈ নাথাকে তেলীয়া হৈ নাথাকিবৰ কাৰণে আমি চুলিবোৰত সকলো ঘৰতে আমি জানোৱেই যে চেম্পু উপলব্ধ হয় আৰু আমি সেই চেম্পু আমি ব্যৱহাৰ কৰিব লাগে আৰু এটা গুৰুত্ব গুৰুত্বপূৰ্ণ কথা সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ছালক বেয়াকৈ প্ৰভাৱিত কৰে গৰমৰ দিন অহাৰ লগে লগে ছালৰ প্ৰকৃত উজ্জ্বলতা হেৰাই যায় আৰ ৰ'দ পোৰা ৰ'দে পোৰা শালমইনা ঘামচি আদি সমস্যাই গা কৰি উঠে আমি তাৰকাৰণে প্ৰচুৰ পানী খাব লাগে পানী মানে তাৰ এইটো বুজাব খুজিছো যে পানী খাব লাগে প্ৰচুৰ পৰিমাণে আমাৰ ঘৰতে উপলব্ধ থকা কমলাৰ শুকান বাকলি গুৰি সমান পৰিমাণত একেলগে মিহলাই মুলতানি মিট্টি থাকিব পাৰে কেতিয়াবা নাথাকিব পাৰে আমি সেয়া যোগাৰ কৰি লৈ বা গোলাপ জলতো থাকে আমাৰ সেইখিনি গোটেই মিলাই লৈ দহ মিনিট মুখত লগাই থৈ ঠাণ্ডা পানীৰে ধুব লাগে আৰু আমাৰ গাঁৱৰ অতি জনপ্ৰিয় বস্তু কিছুমান হ'ল গাখীৰ মৌ আৰু নেমুৰ ৰস এই তিনিটা বস্তু মিহলাই পোন্ধৰ মিনিট মুখত লগাই থব লাগে ৰ'দে যেতিয়া আমাক পোৰে দাগ তাৰ কমিব ঠিক তেনেদৰে আমি ছালৰ যত্ন ল'ব পাৰোঁ তাৰপিছত আহিলে চুলিৰ যত্ন চুলি কেনেকৈ আমি ভালে ৰাখিব পাৰো বা যত্ন লৈ ৰাখিব পাৰো চুলিৰ বাবে শুকান চুলি হ'লে ছাল কোঁৱৰীৰ ৰস আধা ঘণ্টা লগাই থ'ব লাগে ই চুলিক কৰাত লগতে টনিঙৰ কামো কৰে নিম পাত বটি তাৰ ৰসত অলিভ অইল মিলাই কুহুমীয়া গৰম কৰি চুলিৰ গুৰিত লগাব লাগে আধা ঘণ্টামান ৰাখি তাৰপিছত চুলি ধুই দিব পাৰি তাৰ ফলত আমি দেখা পাব পাৰো যে চুলি সৰা বন্ধ হ'ব চুলি গজিব বেছি শুকান আৰু আগ ফটা চুলিৰ বাবে মুলতানি মাটিৰ লগত কণী দুটা দৈ একাপ মিহলাই আধা ঘণ্টা লগাব লাগে